অ বাইদেউ অ ভালে ভালে অ কওকচোন হয় অ অ আমাৰ এইফালৰ পিছফালৰ সীমাটো ন' ছাইদৰ অ অ নহয় ৱালখনতো দিবই লাগে কিন্তু কথাটো হ'ল অ ৱালখন দিওঁতে হিচাপ কিটাপ কৰি ল'ব লাগিব আৰু কিমান ধৰ নলাটো কিমান দ' হ'ব বা কিমান দূৰত্বত থাকিব লাগিব এই গোটেইখিনি কথা পাতি ল'ব লাগিব অ অ এইটো নিয়মৰ মাজেদি কৰিলে ভাল হয় অ অ অ ভাল কৰিলে ভাল কৰিলে আহিব আমি দুয়োগৰাকীয়ে কথা পাতি লম নহ'লে অ অ আৰু যদি বোলে মিলি জুলি আৰু যদি সম্ভৱ হয় অ হেৰি কৰিব লাগিব দুয়োঘৰে মিলি হ'লেও কৰিম কাৰণ মিলি জুলি নকৰিলে পিছত আকৌ কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা থাকে ন' গতিকে আপোনাৰ লগততো আমি জীৱনত কেতিয়াও কাজিয়া লগা নাই কাৰো লগত

হয় নহয় নিয়ম হেৰি কৰিলে ভাল ঠিক আছে হ'ব হ'ব বাইদেউ